মই খেতি কৰিয়ে ভাল পাওঁ মই তাৰমানে সৰুৰ পৰাই তাৰমানে দেউতাৰ লগত পথাৰত যাওঁ পথাৰত যাই তাতে খেতি কৰোঁ দেউতায়ো কৰে ময়ো কৰোঁ মই পঢ়া টাইমৰ পৰাই কৰোঁ আৰু খেতি কৰি ভাল লাগে তাৰে লগত ধৰক দুটা গৰুও নিলোঁ গৰু দুটাও আছে আমাৰ সেই গৰু দুটা গোবৰ খান্দো তাৰমানে পাথৰৰ গৰু গোবৰ খান্দো তাতে পথাৰতে দিলোঁ দিলে মানে সাৰ হয় সাৰ হ'লে ভাল হয় তাৰ পৰা ৰাসায়নিক সাৰ দিলে খেতি ভাল হ'লেও খেতিটো সেই খেতি খালে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় এইকাৰণে যে আমি গোবৰ সাৰ প্ৰয়োগ কৰোঁ খেতি অলপ আৰু তেতিয়াহ'লে তাৰমানে ভাল হয় এইখিনি সাৰ ভাল হয় মানুহৰ আৰু ধৰক ছোৱালীহঁত মানে পঢ়া আগেতো ল'ৰা ছোৱালীয়ে পঢ়া সেন্দৰ ল'ৰা ছোৱালীয়ে পথাৰত গৈছিল আজিকালি ল'ৰা ছোৱালী পথাৰত নাযায়েই গৰুৱে দিবা নাযায় আমাৰ আজিকালি লাজে কৰে বহুত আমি কিন্তু পঢ়া টাইমৰ পৰাই ধৰক চোন আমি বিৰাট গৰীব মানুহ আমি দুট গৰু লৈ যাওঁ গৰু দুটাৰে ধৰক দেওঁ পথাৰতে লাগি হয়নে পাথ পঢ়া টাইমত তাৰে পৰা আহি স্কুলক যাওঁ খৰধৰ কৰি খৰধৰ কৰি স্কুলক পৰা আহি আৰু তোমাৰ ইয়াতে গৰু গাই দিওঁ গৰুক যে পথাৰত দেউতাৰ লগত তাতে খেতি কৰোঁ সেই খেতি কৰি ভাল লাগে আৰু এটা খেতিটো হৈয়ে যদি অলপ ভালকৈ সুস্থ মগজুৱেদি খেতি কৰোঁ তেনেহ'লে খেতি ভালে হয় আৰু আমি লাজ কৰা কথা নহয় খেতি কৰিব লাগে সকলোৱে ধৰক চোন কম বেছি পৰিমাণে বস্তিত বহুতৰ মাটি আছে হ'লেও দহ লেচা মাটি থাকে কাৰোবাৰ মানুহৰ সেই ক্ষেত্ৰতো খেতি কৰিব লাগে কাৰণ খেতি কৰিলে ভাল ধৰকচোন খেতি কৰিলে নিজৰো দুই পইচা ইনকাম হ'ল নিজৰ খৰচ খৰচ কৰা পাওঁ ধৰক চোন মইতো আৰু বজাৰৰখিনি ইমান নাপালেও স্কুলত যাওঁ স্কুলৰ পৰা যাই তোমাৰ তাতে গৰু গ'লোঁ পথাৰত গ'লোঁ পথাৰৰ পৰা আহি অলপ কিতাপ চাওঁ আৰু ৰাতি কিতাপ চাই আৰু পুৱা তাতে পথাৰত দেউতা লগত গ'লোঁ দেউতা লগত যাই আৰু তোমাৰ তাতে মই সেই গৰু চৰু দি মোটামটি স্কুলৰ অহা টাইমত মই আৰু আহি যাওঁ মই অনাই বনাই ঘূৰি তাৰমানে সেই নকৰোঁ তাৰমানে টাইমটো তাৰমানে নষ্ট নকৰোঁ ধৰকচোন আৰু আজিকালি খেতি চৰকাৰে বহুত সহায় সহযোগিতা আগবঢ়াইছে আমাৰ ল'ৰা ছোৱালীয়ে ভাবে আমাকে কৰিবলৈ পঢ়ি আৰু এতিয়াও ইমান পথাৰত যাই সেই কৰে লাজ কৰিবলগা কথা নাই কৰ্ম কৰিছোঁ কৰ্ম কৰিলে তোমাৰ মানে লাজ কৰিবলগীয়া নাই কৰ্মত চৰকাৰে ধৰক চোন খেতিৰ কাৰণে বহুত মানে লোন দিছে পানী সিঁচা মেচিন দিছে তাৰে পিছত ঔষধ দিয়া মেচিন এনেকৈ চৰকাৰে বহুত সহায় কৰিছে আৰু আমি অকল মানে পঢ়ি যি চাকৰি হ'ল সেইটো কৰিল সেইটোতো নহয় পঢ়িব লাগে মানুহ পঢ়াটো লাগে পঢ়িলে যে আমি খেতি কৰোঁ একো ল লাভ নহয় চৰকাৰে ভাবকচোন ইমান নিবনুৱা আছে অসমত ইমান নিবনুৱা চৰকাৰে কেনেকৈ সমাধান কৰিব আমি নিজে নিজে কিছুমান সমাধান কৰিব লাগিব ভাৰতবৰ্ষ হৈছে এখন কৃষি প্ৰধান দেশ কৃষিত নহ'লে দেখোন উন্নতি নহয় ভাৰত এখন কৃষি প্ৰধান দেশ ইমান জনসংখ্যা আছে সেইখিনি জনসংখ্যা ধৰক চব খাব লাগিলে কৃষিত বেছি গুৰুত্ব দিব লাগিব চৰকাৰেও কৃষিত বিৰাট গুৰুত্ব দিছে সেইখিনি আমি কৰিব পাৰিব চৰকাৰে যিখিনি সহায় সহযোগিতা আগবঢ়াইছে সেইখিনি আমি কৰিব লাগিব সেইখনি কৰাৰ লগে লগে আমাৰ বস্তুটো আমিও আগবাঢ়ি যাম ভাৰতবৰ্ষ এখন কৃষি প্ৰধান দেশ কৃষি নহ'লেতো দেশৰ উন্নতি নহয় চৰকাৰে আৰু মানে চাকৰি কিমান দিব আমি চাকৰি আশা কৰিব নালাগে বিভিন্ন ল'ৰা ছোৱালীৰ মাটি আছে সেই মাটিখিনিতো অন্ততঃ খেতি বাতি কৰিব লাগে খেতি বাতি কৰিলে ভাল একো চিন্তা কৰিব নালগে মানুহে একো লাজ কৰিব লগা নাই আমি যদি প্ৰত্যেক ব্যক্তিয়ে যদি আমি ধৰক খেতি কৰোঁ খেতি কৰিলে একো লাজ কৰিব লগা কথা নাই আমাৰ ল'ৰা ছোৱালীহঁতৰ বিৰাট তাৰমানে খেতি কৰিলে তাৰমানে মানুহ নহয় কৰ্মত কৰ্ম কৰিলে লাজ নাই কৰ্ম কৰিব লাগে কৰ্ম কৰিলে ভাল মানুহ কৰ্ম কৰে চলি থাকিব পাৰে কৰ্ম নকৰিলেহে মানুহ বেয়া পায় কৰ্ম কএইব লাগে কৰ্ম নকৰিলে একো কৰ্মই আমাৰ ধৰ্ম বুলি কৈছে কৰ্মটো কৰিব লাগে তোমাৰ তাতে কৰ্ম নকৰিলে নহয় ন মানুহ কৰ্মটো কৰিব লাগে মইতো খেতিত বহুত সৰুৰ পৰা কৰিছোঁ তাত মই যি খেতি কৰোঁ সেয়ে হয় তাৰমানে খেতি কৰিলে কৰিলে বৰ ভাল লাগে আৰু যিখনটো আজিকালি খেতি কৰা যায় সেইখিনিও খেতি সাৰ নিদিয়া হ'লেতো ভালেই আৰু সাৰ দি খেতি কৰাখেনতো হ'লে মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় মানুহৰ বিভিন্ন ধৰণৰ মানুহৰ বেমাৰ আজাৰ হয় সেই বেমাৰটোৰ পৰা হাত সাৰা যায় আমাৰ এনেই মানে বেমাৰ আজাৰ খাদ্য সামগ্ৰী খাদ্য সামগ্ৰী খাওঁ আমি সেইখিনি ভাল খাব লাগে তেতিয়া বেমাৰ আজাৰৰ পৰা বহুত হাত সাৰিব পাৰি সেয়ে আছে খাদ্য়ই বেমাৰ খাদ্য়ই আচলতে খাদ্যখিনিও ভাল নোহোৱাৰ কাৰণে আজিকালি বিভিন্ন ধৰণৰ তাৰমানে মানুহৰ বেমাৰ আজাৰ ধৰক ডায়েবেটিছ প্ৰেছাৰ সেইখিনি খাদ্যৰ পৰাই হৈছে যে আমি খাদ্য়খনৰ যে আমি নিজে নিজে কৰোঁ খাই খাদ্য়খিনি বস্তুটো অলপ কমি থাকে আমাৰ এইকাৰণে আমি খেতি কৰিব লাগে